অঁ হেল্ল' অঁ হয় হয় কওকচোন অঁ কওকচোন অঁ অঁ অঁ গোলাঘাটত নহয় জানোঁ অঁ অঁ অঁ দেখিছোঁ অঁ অঁ ঠিক আছে অঁ পাৰিম মই অঁ অঁ ঠিক আছে

অঁ অঁ ঠিক আছে মই কেতিয়াকৈ যাম বাৰু অঁ অঁ অঁ অঁ অঁ এই অঁ ঠিক আছে মই ৰাতিপুৱা কেইটামান বজাত যাম বাৰু আঁ ঠিক আছে বাৰু মই আঠটা মান বজাতেই যাম এটাই বস্তু অঁ অঁ ঠিক আছে বাৰু মই আঠটামান বজাত অঁ ঠিক অঁ ঠিক আছে বাৰু মই তেতিয়া হেৰি কৰিম বস্তুখিনি মই লিষ্টখন বাৰু দি লিষ্টখনো দিবগৈ লাগিব কাৰণ বস্তুখিনি অলপ অনা আছে চাই চিতি ল'ব লাগিব কোনখিনি অনা আছে কি কথা আৰু দৰকাৰ হ'লে মানে আনিব লাগিব যে সেইটো কাৰণে ধৰক মই বস্তুখিনি চাই চিতি পেলাই লিষ্টখনো দিম মই বাৰু তেতিয়া আঠটামান বজাত পোৱাকৈ গুচি যাম বাৰু অঁ সেইটোকে অঁ অঁ ছুইছ বৰ্ড আৰু সেইখিনি লাগিব অঁ সেইবিলাক অকণমান বাৰু হ'ব মই চাই চিতিয়ে দিম বাৰু কিমান কি পাৰিব অঁ ঠিক আছে মই চাই অঁ অঁ অঁ ঠিক আছে বাৰু মই সেইবোৰ চাই চিতি দিম অঁ অঁ হ'ব অঁ হ'ব অঁ ঠিক আছে হ'ব অঁ ঠিক আছে হ'ব বাৰু অঁ অঁ অঁ